কোনে কৈছে বাৰু অঁ কওকচোন কওকচোন অঁ হয় কওকচোন এই মোৰ দত্ত গ্ৰোচাৰি হয় হয় হয় মই ধৰক এই নামেৰি চাহপাতে আনো নামেৰিৰপৰাই বনোৱা হৈছে মোৰ তাত নামেৰিটো বেছি আনো আমাৰ এনেই বেলেগ কিছুমান আছে আৰু এতিয়া আপোনাৰ দামটো আপুনি চাহটো কোনটো ল'ব কিলো ল'লে বেলেগ আৰু সৰু পেকেট ল'লে বেলেগ হয় হয় আপুনি দামটো চাই ল'ব পাৰিব আহি হয় হয় হয় নামেৰিটো এই হেৰি কোম্পানীৰ এজেঞ্চিবিলাক আছে নহয় তেওঁলোকৰপৰাই লওঁ আপোনাক এতিয়া কিমান কিমান দৰকাৰ হৈছিলে অঁ পাঁচ কেজি পাঁচ কেজিৰ পেকেটটো তেনেকৈ নাহে আপোনাৰ এক কেজি ৱেইটৰে আহে বেছি

হয় আহিব তেতিয়া এক কেজিটো তিনিশ ওচৰা উচৰি হ'ব

হয় হয় অঁ অঁ হয় কিলোকৈ ল'লে কিলোকৈ ল'লে ইমানটো অলপ যদি প'চ সৰু প'চবিলাক এই পেকেটবিলাক লয় তেতিয়া আপোনাৰ অকণমান দাম বাঢ়ি যায় আৰু অঁ এইটো কোম্পানীৰ ছাৰ যে হয় হয় হয় এনে নামেৰি আপোনাৰ আপোনাৰ আপোনাৰ নামেৰি যদি কয় খোলাকৈ পাম পাব পাৰে আপুনি এক কেজি এক কেজিকৈ বা দুই কেজিকৈ তেনেকৈ খোলাও পাই খোলাটো অলপ ৰেটটো কম হ'ব

হয় হয় হ'ব আপোনাৰ আৱশ্যক হ'লে মানে আপুনি মোক কৰিব ফোন অঁ আহিব